হেল্ল' হয় কওকচোন অ হয় একো খাব পৰা নাই নেকি আপুনি গেষ্ট্ৰিক হৈছে নেকি অঁ হয় মই আপোনাক আৰু কিবা জ্বলা পোৰা পেটবিষ

মই আপোনাক এই তাকে দৰৱ দুটামান দিছোঁ

দৰব কেইটা বেছি দামৰ নহয় গেছৰ দুটামান দিছোঁ আৰু ধৰক খাব পৰাকৈ কিবা এটা দিছোঁ বেছি নহয় পঞ্চাছ টকামান পৰিব ঠিক আছে হ'ব আপুনি কাৰোবাক পঠিয়াই দিব অঁ অঁ ঠিক আছে